ঐ ক ফোন কৰি খবৰ ভালেই দে তোৰ ক অঁ এই শুই আছিলোঁ ক

ক বাকী খবৰ খাতি ক এই এইপিনে যাবলগীয়া আছিল অ' এই স্কুলৰ কেইটামান পোৱালি কেইটামান আছে পোৱালি ল'ৰা ছোৱালী হোষ্টেলৰ ফুৰাব নিব লাগিছিল মৰিগাঁও চিলড্ৰেন পাৰ্কত

অঁ সেইখনেই অ' মইতো এই কাইলৈ পৰহিলৈ মানে যাম বুলি ভাবি আছোঁ কি ক তই অ' অ' গাড়ী এতিয়া নিজৰখনটো আছেই আৰু আৰু যদি ষ্টুডেণ্ট বাঢ়ি যায় ন তেতিয়ালৈ আৰু বেলেগ কৰিব লাগিব ন অলপমান

নহয় নহয় মোৰ অলপমান আছে ন হেৰি টিউশ্যনৰ ষ্টুডেণ্ট তাকো লৈ যাম ফুৰাই আনিম

ঘৰৰ কোনো নাযায় দে তই যাৱ যদি তোক লগ ধৰিছোঁ আৰু বহু দিন লগ পোৱা নাই কাইলৈ ওলা পাৰ যদি

অঁ দুটা বজালৈ ন

অঁ

হয় মই শুনিয়ে আছোঁ মই যোৱা নাই আজিলৈকে তাৰমানে মই শুনি আছোঁ সিহঁতেও ক'লে বোলে যাওঁ ব'লক ছাৰ মই বোলো ব'লা লৈ যাওঁ বোলো তোমালোকক দেখুৱাই আনিম অঁ ঠিকে আছে অঁ হ'ব হ'ব ঠিকে আছে অঁ হ'ব দে অঁ হ'ব দে